কোনো এখন অজ্ঞাত ঠাইলৈ আমি অকলে যোৱাটো এইটো কেতিয়াও আমাৰ কাৰণে সুৰক্ষিত নহয় এজন পুৰুষ বা এজন মহিলাসকলে যোৱাটো এইটো ভাল কথা নহয় কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে আমি অকলে ওলাবই নোৱাৰোঁ মহিলাসকল ঘৰৰ পৰা কিমান দেশত আমাৰ কিমান ডাঙৰ ডাঙৰ ঘটনা হৈ আছে আৰু তেনেক্ষেত্ৰত যদি আমি চাওঁ আমি ক'ৰবাত যদি অচিনাকী ঠাইত যাবলগীয়া হয় আমি হয়টো পৰিয়ালৰ সৈতে নাইবা চাৰি পাঁচজন ব্যক্তিৰ সৈতে যাব লাগে কাৰণ আমি নিজকে সুৰক্ষিত বুলি অনুভৱ নকৰোঁ চাৰিওফালে আমাৰ বিপদেই বিপদ আৰু অচিনাকী বুলি ক'লে অলপ মানুহে বেলেগ দৃষ্টিৰেই চায় আজিকালি সেইকাৰণে আমি পৰাপক্ষত যিমান পাৰোঁ লগৰ মানে চাৰি পাঁচজন গোট হৈ একেলগেই যাব লাগে আৰু মই দেখামতে পৰ্যটকসকলৰ ক্ষেত্ৰতো তেনে কিছুমান হোৱা দেখা যায় কাৰণ অকলশৰীয়া ব্যক্তি পালে যিকোনো মানুহে যিবিলাক বেয়া দৃষ্টিৰ মানুহ তেওঁলোকে কেতিয়াও ভালটো নাভাবে সদায় বেয়াটো ভাবে আৰু তেওঁলোকৰ লগত দুষ্কৰ্ম তেওঁৰ পৰা ঠগি মগি তেওঁৰ পইচা সৰকাব বিচাৰে কেনেকুৱা দেখা চকুৰ আগত দেখি আছোঁ আমি আমাৰ সমাজত আজিকালি